গাঁৱৰ মানুহৰ স্বাস্থ্য এই কাৰণেই ভাল থাকে গাঁৱত নিৰ্ভেজাল খাদ্য খাবলৈ পায় ঘৰতে কৰা পাচলি শাক পাচলি গাখীৰ গাই গৰুৰ পৰা গাখীৰ ঘৰতে পুহি গৰু ছাগলী পোহে আকৌ গাঁৱত ঘৰতে লগা ফল মূল এইবিলাক খাবলৈ পায় বগৰী আম কঁঠাল গাঁৱৰ মানুহে একেবাৰে ভেজাল নোহোৱা দৰৱ চৰব নিদিয়া শাক পাচলি এইবোৰ খায় আৰু গাঁৱত শুই উঠাৰ পৰা ৰাতিপুৱা শুই উঠাৰ পৰা মানে একেবাৰে সন্ধিয়ালৈকে গাঁৱৰ মানুহে পৰিশ্ৰমেই কৰি থাকে খেতি সময়ত এতিয়া ধান খেতিৰ দিনত হাল বাই কোঁৰ মাৰে আকৌ বাৰীত খৰি খৰি কাটে আৰু বিশেষকৈ গাঁৱৰ মানুহে জুইত ৰন্ধা বঢ়া কৰে জুইতে ৰান্ধি ৰান্ধিলে মানে অলপ মানে খাদ্য সোৱাদ হয় খাবলৈ চহৰৰ মানুহে তেনেদৰে পৰিশ্ৰম নকৰে আৰু গেছত ৰান্ধে আৰু ভেজাল খাদ্য খায় সব চব বস্তু কিনি খাই কাৰণে চহৰৰ মানুহৰ মানে দৰৱ দৰৱ দিয়া বস্তু খাব খোৱাৰ কাৰণে বেমাৰ আজাৰ বেছি হয় আৰু মানে পৰিশ্ৰম নকৰা কাৰণে এতিয়া ৰ'দত মানে ইমান আমাৰ গাঁৱলীয়া মানুহৰ নিচিনাকৈ সিহঁতি থাকিব নোৱাৰে গাঁৱত আমি যেনেদৰে পথাৰত ৰুই থাকোঁতে বহুত ৰ'দ সহ্য কৰিব পাৰোঁ তেনেদৰে চহৰৰ মানুহে ৰ'দ সহ্য কৰিব নোৱাৰে তেনেদৰে সেইকাৰণে গাঁৱৰ আৰু চহৰৰ মানুহৰ অলপ স্বাস্থ্য মানে গাঁৱলীয়া মানুহৰ স্বাস্থ্য ভালে থাকে আৰু চহৰৰ মানুহৰ অকণমান স্বাস্থ্যটো মানে স্বাস্থ্য মানে বেমাৰ আজাৰ বেছি হয় আৰু আমি কুকুৰা কণী খাওঁ হাঁহ কুকুৰা ঘৰতে পুহোঁ গাঁৱৰ মানুহে চব মাছ এতিয়া কিনি নাখায় চালানি নাখায় মাছ পুখুৰীত ধৰি খায় জাল জাল মাৰে খাল চাল আদি কৰি সিঁচি তাত মানে থলুৱা মাছ খায় সেইবিলাকতো বেলেগ ভিটামিন থাকে আৰু এতিয়া চহৰৰ মানুহে ব্ৰইলাৰ খায় আৰু এইবিলাক চালানি বস্তু খায় চ' আমাৰ গাঁৱলীয়া মানুহে চব লোকেল বস্তু খাই কাৰণে স্বাস্থ্য ভালে থাকে আৰু চহৰৰ মানুহবোৰে মানে চব ভেজাল খাদ্য খোৱাৰ কাৰণে সিহঁতৰো স্বাস্থ্য মানে ভাল হৈ নাথাকে আৰু ইমান আৰু গাঁৱত গছ গছনি বেছি গাড়ী মটৰ কম আৰু সেইকাৰণে পৰিৱেশটো মানে ভালে থাকে সবফালে সেউজীয়া পৰিৱেশ সেইকাৰণে আৰু চহৰত গাড়ী মটৰ বেছি শব্দ প্ৰদূষণ গাড়ী মটৰৰ মানে গোটেই পৰিৱেশ ধুৱাই গাড়ী মটৰৰ ধোঁৱাই মানে পৰিৱেশ নষ্ট কৰে চহৰত সেইকাৰণে মানে অলপ বেছি বেমাৰ আজাৰ হয় আৰু গাঁৱত গাঁৱত সকলোবিলাক সুবিধা পোৱা কাৰণে মানে গাঁৱৰ মানুহে এনেকেই গাঁৱৰ মানুহৰ বেছি মানে পৰিশ্ৰম কৰাৰ কাৰণেই স্বাস্থ্য ভালে থাকে